মই প্ৰথম সাঁতোৰাৰ সময়ত বহুতো ভয় ভয় অনুভৱ হয় পানীত নামিবৰ সময়ত বকুখন কপে আৰু মনলৈ ভয় ভয় ভাৱ এটা আহে জানোচা পানীত নমাৰ পিছত আমাৰ কিবা বিপদ হ'ব পাৰে তাৰ ভয় থাকে সাঁতোৰ প্ৰথম সাঁতোৰিবলৈ শিকোঁতে আমি এই হেৰি এই কলৰ কলৰ টুকুৰা কাটি তাত সাঁতোৰিবলৈ শিকিছিলোঁ আৰু লাহে লাহে কেতিয়াবা গাড়ীৰ চকা লৈ তাত সাঁতোৰিবলৈ শিকিছিলোঁ আৰু কলৰ কলগছৰ ভুৰ বনায়ো তাত সাঁতোৰিবলৈ শিকিছিলোঁ তাৰ পিছত অলপ দিন শিকাৰ পিছত আমি মই অলপ সাঁতুৰিব পৰা হৈছিলোঁ কিন্তু বহুতো ভয় ভয় অনুভৱ হয় আৰু প্ৰথম সাঁতোৰিবলৈ শিকাইছিল মোৰ দেউতাই এককাল পানীত শিকাইছিল আৰু কঁকালত গামোচা বান্ধিও শিকাইছিল সাঁতুৰি থাকোঁতে কেতিয়াবা তললৈ পানীও খাওঁ আৰু বহুত ভয় ভয় অনুভৱ হয়